বহু দিনৰ আগতে মই এখন চুৰী কটাৰী কিনিছিলোঁ সেই কটাৰীখন কিনা মোৰ মনতেই নাই কিন্তু বৰ্তমানলৈকে সেই কটাৰীখনে মই বিভিন্ন ধৰণৰ কাম কৰি থাকিব পাৰিছোঁ যেনে ধৰণৰ শাক পাচলি কটা ফল মূল কটা আদি কামত মই সেই কটাৰীখন ব্যৱহাৰ কৰি থাকিব পাৰিছোঁ পুৰণা বহুদিনৰ আগতেই কিনাৰ কাৰণে হয়তু সেই চুৰী কটাৰীখন ভাল হয়